হেল্ল' কি কৰিছ এই ময়ো আছোঁ হে সেই ভালেই ভালেই এই মই কথা এটা কাৰণে ফোন কৰিছিলোঁ এই আমাৰ যে এই দলংখনৰ অৱস্থাটো দেখিছা নহয় কেন কিমান বেয়া হৈ গৈছে স্কুললৈ যাওঁতে ল'ৰা ছোৱালীবোৰ বৰ কষ্ট হৈছে তাকে বোলো হেৰি ভাবিছোঁ পঞ্চায়তত দখাস্ত এখন দিলে ভাল হয় নি অঁ অঁ তাকে আমি হেৰি যাওঁ বুলি ভাবিছোঁ আৰু কোনোবা দুজনীমান লৈ ল'ব লাগে আৰু পঞ্চায়তৰ কামৰ লগত এই পঞ্চায়তৰ কামৰ লগত পূবালী তাৰপৰা ববিতা এনেকৈ সিহঁতে জড়িত হৈ থাকে সিহঁতক লৈ লোৱাটোৱে ভাল হ'ব তেতিয়া সেই পৰহিলৈ যোৱাটো সিদ্ধান্ত কৰিছোঁ আৰু অঁ ওলাবা তেতিয়া আৰু ক'ব নালাগে হ'ব অঁ অঁ অঁ ঠিক আছে ওলাবা খালি